স্কুলত মোৰ প্ৰিয় বিষয় ক'বলৈ গ'লে মই অংক কৰি খুবেই ভাল পাইছিলোঁ অংকত মোৰ বহুত ৰুচি আছিলে মই মই হয়তো মোৰ গোটেই স্কুল জীৱন অংক কৰিয়ে কটালো কলেও যেন বেয়া নহয় মোৰ বিষয় যোনটো কঠিন লাগিছিল সেয়া মই কম ইংৰাজী যিহেতো মই ইংৰাজীত বৰ এটা ভাল ফলাফল লাভ কৰিবলৈ পৰা নাছিলোঁ মই ইংৰাজীত ইমান এটা ভাল ফলাফল প্ৰাপ্ত কৰিলোঁ বুলি মই নাভাবোঁ কাৰণ ইংৰাজীত যোনবিলাক আপোনাৰ গ্ৰামাৰ যোনটো প্ৰয়োগ কৰা হয় সেইবিলাক মই আচলতে বহুত টান পাইছিলোঁ কৰি মই বিজ্ঞান বিজ্ঞানতো মোৰ বহুতো ৰুচি আছিলে মই বিজ্ঞান অংক সেইবোৰসমূহ মই কৰি বহুত ভাল পাইছিলোঁ মোৰ স্কুলীয়া জীৱনৰ এটা সুখৰ স্মৃতিৰ বিষয়ে আপুনাক যদি মই ক'বলৈ যাওঁ হয়তো মই ক'বলৈ যাম যে মই যেতিয়া ক্লাছ এইটত যেতিয়া মই আছিলোঁ তেতিয়া মই গোটেই স্কুলৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ যিহেতু সেইটো কাৰণে মোৰ নিজৰ মা দেউতা মোৰ পৰিয়াল লগতে গোটেই মোৰ অঞ্চলৰ বাকীসমূহো মোৰ ওপৰত গৌৰৱ কৰিছিল মই প্ৰথম স্থান লাভ কৰিছিলোঁ গোটেই স্কুলৰ ভিতৰতে মোক বহুতো জেগাত আদৰণি জনাবলৈ মতা হৈছিল মোক বহুতো পুৰস্কাৰো প্ৰদান কৰা হৈছিল মই বহুত ভাল পাইছিলোঁ সেইটোৰ কাৰণে যিহেতু মই বহুত কষ্টও কৰিছিলোঁ পৰীক্ষাৰ বাবে কষ্ট নকৰা নহয় যথেষ্ট কষ্ট দিন ৰাত এক কৰি পঢ়িছলোঁ কষ্টৰ ফলত যে মই এই ভাল ফলটো পালোঁ যিটোৰ কাৰণে মোৰ মা দেউতা লগতে মোৰ গোটেই সমূহ পৰিয়াল লগতে মোৰ গাঁৱৰ মানুৰো অঞ্চলৰ মানুহক যে মই এটা নাম আনিব পাৰিলোঁ এটা গৌৰৱ আনিব পাৰিলোঁ সেয়াহে মোৰ কাৰণে বহুত ডাঙৰ এটা বহুত বহুতো ডাঙৰ এটা কি কম ট্ৰ'ফি ক'বলৈ যাও এইটো মোৰ কাৰণে এটা ভাগ্য মানে ক'ব লাগিব যে মই এইটো কৰিবলৈ লাভ হ'লো মই নিজৰ মা দেউতাৰ নাম ইমান ধুনীয়াকৈ কঢ়িয়াই আনিবলৈ যে সক্ষম হ'লোঁ সেইটো মোৰ কাৰণে আচলতে বহুত ডাঙৰ এটা সুযোগ মই মোৰ গোটেই স্কুলীয়া জীৱনতে যদি মই ক'বলৈ যাওঁ মই এজনী বহুত ভাল ছাত্ৰী আছিলোঁ মই বিজ্ঞান আৰু অংকত মই খুবেই ভাল নাম কৰি আনিছোঁ বুলি মই ভাবোঁঁ যিহেতু মই এতিয়া জীৱ প্ৰযুক্তি বিভাগৰ এগৰাকী ছাত্ৰী মই জীৱ প্ৰযুক্তি বিভাগত বহুতেই ভাল পাইছোঁ ইয়াত পঢ়ি নিজৰ দিনবোৰ কটাই বহুত ভাল পাইছোঁ যোনবিলাক মই সুযোগ বাহিৰত পোৱা নাছিলোঁ মই ইয়াত পাইছোঁ সেয়াহে মোৰ কাৰণে এটা ডাঙৰ সপোন আছিলে যে মই এইটো বিভাগৰ এগৰাকী ছাত্ৰী হ'ব বিচাৰিছিলোঁ সেয়াহে মই নিজকে বহুত ভাগ্যৱতী বুলি ভাবোঁ